হেল্ল' হয় কওকচোন অ আপুনি ফুটবল খেলিবলৈ বিচাৰিলে আমাৰ ক্লাবলৈ আহিব লাগিব প্ৰথম আপুনি ক্লাবলৈ আহি ইয়াত দুদিনমান চাব লাগিব চা চোৱাৰ পিছত আপুনি এডমিছন ল'ব লাগিব

অ আপুনি আহিব যেতিয়া সময় পায়

অ আপুনি সময় মিলাই আহিব আপোনাৰ খেলৰ আপোনাৰ ও পেণ্ট টি চাৰ্ট এইবিলাক ল'ব লাগিব ট্ৰেকশ্বুট শ্বুজ সেইবিলাক আপুনি ল'ব লাগিব নিজে কিনি এডমিছনটো ল'ব লাগিব দৌৰি দুদিনমান দৌৰি প্ৰেক্টিচ কৰি ৱৰ্ক কৰিব লাগিব ফুটবল আকৌ ভৰিৰ আপোনাৰ প্ৰেক্টিচ থাকিব লাগিব আগত আপুনি ক'ৰবাত খেলিছিলে নেকি ক'ৰবাত ট্ৰেইনিং লৈছিলে তেনেকুৱা

অ ট্ৰেইনিঙটো ল'বলৈ আপুনি প্ৰথম দুদিনমান ইয়াত আগৰ প্ৰেক্টিচৰ যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাক চাই ল'ব লাগিব অলপ আপোনাৰ এক্সৰেচাইছৰো হেৰি থাকিব লাগিব প্ৰেক্টিচ থাকিব লাগিব এডমিছনৰ ফিজ আপুনি এ আপুনি ইয়ালৈ অহাৰ পাছত মই জনাই দিম আপুনি এখন ফ্ৰম ফিলাপ কৰিব লাগিব এডমিছনৰ কাৰণে ফ্ৰমখন ফিলাপ কৰাৰ পিছত এডমিছন আপোনাৰ কিমান হয় তাৰ পিছতহে জনাব পাৰিম এডমিছনৰ খৰচটো আপুনি এডমিছনৰ লগতে আপুনি ট্ৰেকশ্বুট হেৰি চেৰি এইবিলাক নাপায় আপুনি নিজে নিজে নিজে ল'ব লাগিব সেইখিনি ট্ৰেকশ্বুট টি চাৰ্ট সেইখিনি নিজে ল'ব লাগিব আপুনি অ হ'ব আপুনি আহিব বাৰু